মই গান গাই খুব ভাল পাওঁ আৰু যেতিয়া বেলেগ ছিংগাৰবোৰক দেখোঁ ন আগফালে গৈ গান গাই থকা তেতিয়া ময়ো ভাবোঁ ময়ো গান গাম তেনেকৈ আগফালে গৈ বুলি ভাবোঁ আৰু কিন্তু সাহস নাই সেইকাৰণে মই ঘৰতে গান গাই আছিলোঁ আৰু এদিন মায়ে মোক শুনিলে আৰু মায়ে মানে ঘৰত গাই থকা মায়ে শুনিলে আৰু তাৰপিছত মায়ে কৈছে যে তই অকল ঘৰতে গাই থাক চাৰ্চত গাবি বা বাহিৰত গাবি তেতিয়াহে মানুহে গম পাব তয়ো গান গাৱ বা তই যদি ভাল পাৱ গান গাবলৈ তেনেহ'লে তই মানুহৰ আগত গালেহে তোৰ সেইটো ভয়টো ভাঙিব আৰু মানুহে তোক গম পাব তই ঘৰৰ ভিতৰত গাই থাকিলেতো কোনেও গম নাপাব বুলি মায়ে তেতিয়া ক'লে বুজালে তাৰপিছৰ পৰা মই ভাবিলোঁ যে সঁচাকৈ মই যদি ভাল পাওঁ তেনেহ'লে মই সেইটো কৰিব লাগে বুলি আৰু নেক্সট টাইম যেতিয়া চাৰ্চত খ্ৰীষ্টমাছ প্ৰগ্ৰেম আছিলে তেতিয়া মই ভাবিলোঁ যে খ্ৰীষ্টমাছত মই গান গামেই আৰু যেতিয়া খ্ৰীষ্টমাছ আহিলে তেতিয়া গলোঁ ঘৰৰ পৰা ভাবিয়ে গৈছোঁ যেতিয়া গামেই বুলি ত' চাৰ্চটো ভাবি আছোঁ গান গামেই কিন্তু মানুহৰ ইমানেই ভিৰ আৰু সেই মানুহৰ ভিৰ দেখি মই ভয়তে কি গাম বুলি মানে ভয়তে পাহৰিয়ে গৈছিলোঁ আৰু লিৰিক্স কিছুমানো পাহৰি গলোঁ তথাপিও আগফালে গ'লোঁ গান গাবৰ কাৰণে আৰু ভয়তে হ'লেও মানে ভয়তে মাতটো অলপ কঁপিব কঁপি আছিলে তথাপিও তেনেকৈ গালোঁ গান গাই অহাৰ পিছত অলপ সাহসটো হ'ল আৰু কিবা এটা ভাল লাগিলে অঁ মই পাৰিলোঁ বুলি আৰু নেক্সট টাইম আৰু চেষ্টা কৰিম বুলি ভাবিলোঁ তাৰপিছত আৰু চাৰ্চত যিয়ে প্ৰগ্ৰাম হয় তেতিয়া মই মানে গান গাবলৈ যাওঁৱে আগফালে আৰু ভুলে ভালে যিয়ে পাৰোঁ মই মানুহে লাজ দিব বা মই লাজ পাম সেইবোৰ চিন্তা নকৰোঁ কিন্তু যি পাৰোঁ গাওঁ আৰু তেনেকুৱা কৰি কৰি আৰু ঘৰতো থাকিলে মানে কাম কৰি থাকোঁতেও মই গান গাই থাকোঁ বা ৰাতিপুৱা শুই উঠি মই গানে গাওঁ মানে গান গাই গায়ে কাম কৰোঁ তেনেকুৱা কৰি কৰি কৰি এতিয়া আৰু সেই ভয়টো নাইকিয়া হ'ল এতিয়া চাৰ্চত যি প্ৰগ্ৰাম হ'লেও আগফালে গৈ গান গাব পাৰোঁ আৰু মানুহে ভালো পায় গান শুনি ভাল গান গোৱা বুলি আৰু তেনেকৈ বহুত তেনেকৈ অভিজ্ঞতা থকা ব্যক্তিবিলাকো আছে চাৰ্চত তেওঁবিলাকেও উৎসাহ দিয়ে আমাৰ আইতা ককাহঁতেও উৎসাহ দিয়ে আৰু তেনেকৈ ভাল গান গাৱ যেতিয়া গাবি তেনেকৈ বুলি ত' তেনেকুৱা উৎসাহ পাই পাই এতিয়া আৰু গান গাবলৈ ভয় নালাগে যি প্ৰগ্ৰাম হ'লেও য'ত হ'লেও থিয় হৈ গান গাব পাৰোঁ আৰু তেনেকৈ এতিয়া মানুহো কিছুমানে গম পায় যে মই ভাল গান গাওঁ বুলি আৰু সেইকাৰণে কিবা যদি প্ৰগ্ৰাম পাতে বেলেগ জেগাতে হওক বা স্কুলত হওক বা তেনেকৈ কিবা প্ৰগ্ৰেম যদি পাতিছে আমাৰ চাৰ্চৰে হওক এনেকুৱা তাতে গান গাবলৈ মাতে আৰু মই যাওঁ গান গাবলৈ গান গাওঁ আৰু মানুহে খুব ভালো পায় গান শুনি ত' তেনেকুৱা কৰি কৰি এতিয়া আৰু ভয়তো নাইকিয়া হৈ গ'ল আৰু মই যি কাম কৰিলেও যি কৰিলেও য'ত থাকিলেও মানে মই গান গাই ভাল পাওঁ আৰু সৰু সৰু ল'ৰা ছোৱালী কিছুমানক শিকাওঁ ঘৰত তেওঁবিলাকৰ লগতো গান গাওঁ আৰু আমাৰ ওচৰে পাঁজৰে যদি স্কুলতে কিবা ফাংশ্যন পাতে বা সম সামাজিক কিছুমান যদি প্ৰগ্ৰামবিলাক পাতে তাতো গান গাবলৈ মাতে তাতো যাওঁ গান গাওঁ আৰু মানুহৰ আগত এনেকৈ গান গাই খুব ভাল পাওঁ আৰু ত' সেইয়াই আৰু মোৰ তেনেকুৱা মানে অভিজ্ঞতা বুলিবলৈ তেনেকৈ আছে আৰু প্ৰথমবাৰ যেতিয়া উঠিছিলোঁ গান গাবলৈ ভয়তে লিৰিক্সটো পাহৰি গলোঁ ঘামি জামি শেষ তাৰপিছত তেনেকুৱা কৰি কৰি আৰু ভয়তে হ'লেও মানে গাবলৈ চেষ্টা কৰিলোঁ গালোঁ আৰু এতিয়া বৰ্তমান মানুহে খুব ভাল পায় মোৰ গান গোৱা দেখি য'তে দেখিলে মানে জেগা দিয়ে বা চাঞ্চ দিয়ে গান গাবৰ কাৰণে আগফালে মাতে গান গাব গান গাবলৈ কাৰণে ত' ভালে লাগে আৰু